আৰু ইয়াৰ পাছত আহিল আমি তাঁত বোৱা কথা তাঁতৰশালৰ কথা আজিকালি মানুহে তাঁত নিজৰ ঘৰত ব'বলে এৰিলে কিন্তু আমি এতিয়া এতিয়া বয়স হৈছে কাৰণে চকুৰে অকমান কম দেখো কাৰণে চচমালৈ কাম কৰিবলে বেয়া পাওঁ কাৰণে এইয়া তাঁত এৰিছোঁ এৰিলেও লোকৰ শালত বহি পেলাই আমি বওঁ তাত কিন্তু তাঁত বোৱাটো এটা ডাঙৰ ভাল পৰিশ্ৰম সি তাতে তেওঁ তাঁত বোলে স্বাস্থ্যটো গোটেই সৰ্ব শৰীৰ মানে ভালকে ৰাখে মানে সজীৱকে ৰাখে তাঁত বলে গোটেই গাটো মানে জোকাৰ খাই থাকে সেইকাৰণে তাঁত বোৱাটো ভাল পৰিশ্ৰম সেইটো সেইটো বাৰু আজিকালি নায়েই তাঁতৰ শাল নাইকীয়াই হ'ল উভিনশালত কোনোবাই কোনোবাই কিবা কিবি বয় এনে উভিনশালহে বয় কিন্তু তাৰ মাটিশাল পাতিশাল এইবিলাক বুজি নাপায় সেইকাৰণে আৰু চিলাই কৰা চিলাই গোঠা মেলা ধৰক হাতে হাতে চিলাই কৰা ৰুমাল চিলাই কৰা গাৰু কভাৰত ফুল বচা সেইবিলাক আজিকালি ছোৱালীয়ে নেজানে আজিকালি সেইবিলাকে অকল খালী পঢ়াটোৱে পঢ়াটোকে কৰে পঢ়াটোকে কৰিলেও নহয় পঢ়াটো আমি পঢ়া আমিও পঢ়িছিলোঁ আমি পঢ়াও কৰোঁ ঊলু গুঠোঁ আৰু তাঁতো বওঁ এইবিলাক চব কৰোঁ আমি আমি এতিয়া আমাক একোতেই পেলাব নোৱাৰে আমি চব কৰিব জানো এতিয়া ঊল ঊল ধৰক ঊলখিনি দোকানত ঊলখিনি আছে দোকানৰ পৰা ঊলখিনি আনিলোঁ আনি ডাঙৰ এটা চেৰেকী বোলা এটা বস্তু আছে সেই ডাঙৰ চেৰেকীটোত ভৰাই ল'ব লাগিব লৈ এটা এটা বল বনাব লাগিব বল বনাই সেই বলকেইটা যোগাৰ কৰি লৈ ধৰক শলা লাগিব বাঁহৰ আমি বাঁহৰ শলাই কৰিছিলোঁ বাৰু বাঁহৰে বনাই লৈছিলোঁ বাঁহৰ শলা এতিয়া আজিকালি কিনিবলে পায় শলা সেই বাঁহৰ শলাতে সোমোৱাই আমি তেনেকেই চুৱেটাৰ বনাওঁ আৰু বনেট বনাওঁ সৰু সৰু ল'ৰা ছোৱালীৰ বনেট বনাওঁ টুপি বনাওঁ তাপা এইটো আৰু কুৰোচা কুৰচা বোলা এটা বস্তু আছে সেই কুৰচায়েও ঊল বনাব পাৰি মাফলা বনাব পাৰি ধৰক গেঞ্জি বনাব পাৰি চোলা ফৰক সৰু সৰু ল'ৰা ছোৱালী ফৰক চোলা বনাব পাৰি আমি তেনেকেই এইবোৰ চব বনাওঁ গতিকে আজিকালি আকৌ আমি বনাব আমি বনালোঁ বুলি আজিকালি ল'ৰা ছোৱালীয়ে নবনাই নহয় আৰু আমি ক'লেও বিশ্বাস নকৰে যেতিয়া দেখাই দিম তেতিয়া এতিয়া আমি খোজকাঢ়িবলৈ যাওঁতে কুহুৱা ফুৰকী এইটো বি বিৰিঙা ফুলটো আমি দেখিছোঁ এই বিৰিঙা ফুলটো দেখি আমি উপলব্ধি কৰিছোঁ আজি আমি তিনিজনী মানুহ গৈছোঁ যে আগত আমি এই বিৰিঙা বিৰিঙাৰ হেৰিডাল নিবলে আবেলি আবেলি আমি আহি বিৰিঙা লৈ যাওঁ গৈ কাটি ধুনীয়াকে বিচনি বনাওঁ আমি এতিয়া সেইটো বস্তুটো কোনো বনাই বনোৱা দেখাই নাই আমি আমি কিন্তু জানো বিৰিঙাপটি বিচনী আমি বনাব জানো সেইদৰে ধৰক তাঁতৰশালৰ তাঁত বোৱা ফুল বচা সেইবিলাক মানে কাম ভাল কাম আছিলে সেইবিলাকত একেৰাহে বহি থাকিব পাৰি আৰু ধৰক এইবিলাক ফুলটো বাচিলে ফুলটো নোহোৱালৈকে কেতিয়া হ'ব কেতিয়া হ'ব লাগি থাকে আৰু হ'লে ভাল লাগে সোনকালে হৈ বাচি হ'লে ভাল লাগে আমি তেনেকুৱা ফুল ফুল বাচোঁ আৰু থাপনা কাপোৰ আসনৰ কাপোৰ খুটা কাপোৰ নামঘৰৰ খুটা কাপোৰ সেইবিলাক আমি বৈ বৈ ব'ব পাৰোঁ গতিকে আজিকালি নেজানে নেজনা নহয় নিশিকে মানে ল'ৰা ছোৱালীবিলাকে নিশিকে আগৰ ল'ৰাইও তাঁত ব'ব পাৰে এতিয়াও আছে সেইবিলাক মানে বুঢ়া হৈ গ'লগে তাঁত বব তাঁত বৈ বৈ গতিকে বোৱা কটাখিনি মাইকী মানুহ সেইটো কাম মাইকী মানুহে কৰিব লাগে আৰু সৰু ঘৰত যদি ছোৱালী থাকে মাকে যদি তাঁত ব'ব জানে আমাৰ আমাৰ চাৰিজনী ছোৱালীয়ে চাৰিজনী ছোৱালীয়ে তাঁত ব'ব জানে মই লগাওঁ তেওঁলোকে সিহঁতে বয় আৰু স্কুলৰ পৰা আহিব ভাত পানী খাব বছ তাঁতৰশালত বহিব তেনেকে ফুল চুল বাচে তেনেকে মাকহঁতে সেইবিলাক সুবিধা দিব লাগে ছোৱালীবিলাকক আৰু ঘৰত যিখিনি যাৱতীয় কাম আছে সেইখিনি মাকেতো কৰিবই সিহঁতে স্কুললে যায় সিহঁতে কৰিবলে সময় নাপায় সেইখিনি মাকে কৰে আৰু এই ঊল ঊলৰ বস্তুখিনি ঊল বনোৱাটো বৰ সহজ ঊল বনাব পাৰিলে বৰ সহজ ঊলটো খালি ঊলটো হৈ মই কোৱা ধৰণে বাঁহৰ চেৰেকী আছে চেৰেকী বনাই ল'ব লাগে তাত ঊল নেচা সোমাই ল'ব লাগে বলকিটা বনাই ল'ব লাগে বল বল দুটা লাগিব সেই দুটা বল লৈ পেলাই হেৰিয়ত এই শলাত বনাব লাগে ঊলৰ হেৰি চোলা বনালেও বনাব পাৰে মাফলা বনালেও বনাব পাৰে বা বনেট বনালেও যি বনাই আপোনালোকে বনাব পাৰে মানে মোক মই যিটো জানো সেইটো কৈছোঁ মই কাপোৰ চিলোৱা মেচিনো চলাব জানো মেচিনত কাপোৰো চিলাব জানো কিন্তু মইহে জানো মোৰ লগত আকৌ এইবিলাকে নেজানে নহয় সেইবিলাকক মই কওঁ তোমালোকে এইবিলাক নিশিকা কেলে মই ফ্ৰক চোলা চিলাওঁ আগত মেখেলা চাদৰ সেইবিলাক চিলাওঁ সেইবোৰ সেইবোৰ কৰোঁ আৰু ঘৰুৱা কামো মোৰ চব থাকে ধান খুন্দাৰ পৰা ধৰি ঘৰৰ ল'ৰা ছোৱালী প্ৰতিপাল কৰা পোহপাল দিয়া সেইখিনি মোৰ দায়িত্ব গৰু গৰুক আছিলে গৰু আছিলে ছাগলী আছিলে হাঁহ আছিলে সেইবোৰ চব মোৰ